হেল্ল' অঁ আপুনি বৰুৱা ইলেক্ট্ৰিচিয়ান হয়নে বাৰু অঁ মই এই গোলাঘাটৰপৰা ক'লোঁ অঁ অঁ আমাৰ যে এই নতুনকৈ ঘৰ এটা যে বনাইছিলোঁ আপুনি যে গম পায়েই নহয় নতুনকৈ যে ঘৰ এটা বনাইছোঁ সেই ঘৰটোৰ মানে অঁ অঁ অঁ হয় অঁ তাত মানে হেৰি কি কয় ঘৰটো মানে ওৱাইৰিঙ কৰিব লাগে আপুনি পাৰিব নহয় অঁ অলমান বস্তু অনা আছে বাৰু আৰু বাকী বাকী কি কি বস্তু আৰু মানে লাগিব আপুনি এদিন আহি যাব আহি পেলাই আপুনি তেতিয়া হিচাপখিনি দি থৈ গ'লে তেতিয়া আনি থ'ব পাৰিম অঁ আপুনি আহিলে অহা সপ্তাহতে আহিব আৰু আপুনি খালি ৰাতিপুৱা টাইমত আহিব নহ'লে পিছবেলা আহিব কাৰণ আমি দিনত মানে আমি নাথাকোঁ ৰাতিপুৱা আহিলে অলপ সুবিধা হ'ব ৰাতিপুৱা আপুনি আহিব আঠটামান বজাত অ তাতকৈ খালি আপুনি দেৰি নকৰিব তাৰমানে আমাৰ চাৰিটামান ৰূম আছে সেই চাৰিটা ৰূমতে ওৱাইৰিং কৰিব লাগিব আৰু বাকী বাকী কিটচেনো এক্সট্ৰা তাতো কৰিব লাগিব অঁ অঁ অঁ কাৰণ মানে বস্তু অলপ অনা আছে আৰু কিমানখিনি লাগিব ধৰক সেইটো কাৰণে আৰু চুইছ টুইছবিলাকো অলমান চাই চিতি আনিব লাগিব অঁ আপোনাৰ যদি চিনাকি তেনেকুৱা মানে দোকান আছে তেতিয়া অলমান ৰেটটো মানে অলমান মিলিলে ভাল হ'ব আৰু চাই চিটি তেতিয়া আপুনি অঁ তেনেকৈ ঠিক কৰি দিব তেতিয়া মই তাৰপৰাই আনিব পাৰিম অঁ হ'ব ঠিক আছে তেতিয়া আপুনি আহিব অঁ খালি আঠটা বজাতকৈ দেৰি নকৰিব হ'ব ঠিক আছে অঁ